মামাৰ ঘৰত তিন কাজলে গৈ তিনিদিন থাকিলোঁ থাকি আহিলোঁ অকলেহে গৈছোঁ লগত নাই যোৱা আৰু ভিনদেউৰ লগত বহুত মানুহৰ লগত যোৱা নাই ফুৰিবলে ভ্ৰমণত গ'লে বহুত মানুহ লাগে আৰু ভ্ৰমণত অকলে গৈ ভাল নালাগে বহুত মানুহ লগ কৰিহে ভাল লাগে কিন্তু মই ফুৰিবলে অকলেই গৈছোঁ মামাৰ ঘৰলে গৈছোঁ তাৰ পৰা পেহীৰ ঘৰলে গৈছোঁ মাহীৰ ঘৰলে গৈছোঁ

মই ফুৰিয়েই ভাল পাওঁ মিতিৰ কুটুমৰ ঘৰলে গৈয়ো ভাল পাওঁ আৰু মই মিতিৰ কুটুমৰ ঘৰলৈ অকলেই যাওঁ লগ নালাগে কিন্তু মই ভ্ৰমণ কৰিবলে মোৰ যোৱা নাই ভ্ৰমণ কৰিবলে অকলে গৈ ভাল নালাগে বহুত লগ লাগে সেইকাৰণে ভ্ৰমণ কৰিবলৈ নাযাওঁ মামাৰ ঘৰলে যাওঁ মামাৰ ঘৰত মামা ঢুকালে কাজত কাজ খাই খাই একদম ফুৰিবলে ইফালে নুমলিগড় গোলাঘাট এনেকে এইবোৰ ফুৰিবলে যাওঁ তাৰ পৰা হেৰিয়লে যাওঁ ঢেকীয়াখোৱালে গ'লোঁ শৰাই দিলোঁ নামঘৰলে গ'লোঁ তাৰপৰা দিহাপুল চালোঁ ঢেকীয়া খোৱা নামঘৰৰ চাৰি কাষ চালোঁ ইমান মানুহ ইমান মানুহ কেনেকুৱা ভাল লাগে অ' এইবাৰ গৈ ইমান ভাল পালোঁ কেনেকুৱা ভাল লাগিলে ইমানেই ভাল লাগিলে যে আকৌ যাওঁ আকৌ যাওঁ লাগিলে খালি আমি আৰু দুখীয়া মানুহ টকা পইচা নাই কাৰণে আমি বৰকে ফুৰি ফুৰিব নোৱাৰোঁ কাৰণে অকলে যাওঁ নতুবা লগত ফুৰিবলে যোৱা হ'লে বহুত পইচা লাগে কাৰণে আমি যাব নোৱাৰোঁ কাৰণ আমি যেনে তেনে নগ'লে নহয় কাৰণে গৈছোঁ আৰু মিতিৰ কুটুমৰ ঘৰলে মামা ঢুকালে যাবই লাগিব মামী ঢুকাইছে যাবই লাগিব সেইকাৰণে গৈছোঁ সেইকাৰণে আমি মই অকলেহে গৈছোঁ লগত নাই যোৱা দি দিহাপুলত দিহাপুল হেৰি তেনেকুৱা সেই এইটো কি বুলি কয় দিহাপুল ঢেকীয়াখোৱা হেৰিয়ত চালোগে এইটো কি বুলি কয় আমাৰ যোৰহাট এই ঢেকীয়াখোৱালে গ'লোঁ যোৰহাট ইউনিভাৰ্চিটিলে গ'লোঁ তাৰ গোলাঘাট মাজুলীৰ গাঁৱলে গ'লোঁ মামাৰ ঘৰ আছে তাত এইখন ফুৰি মেলি আমি আহিলোঁ আহি পাই এতিয়া ক'লৈকো যোৱা নাই ঘৰতে আছোঁ অ